আমাৰ অঞ্চলটোত ভাল ফল দিয়া খেতিৰ কথা ক'বলৈ গ'লে আমি ধান খেতিৰ কথাকে ক'ব লাগিব ধান খেতিৰ পৰা আমি যেনে আমি বৰা ধানৰ কথা বৰা চাউলৰ পৰা আমি বিভিন্ন ধৰণৰ পিঠা পনা সান্দহ চিৰা আদি খুন্দি এই বজাৰত বিক্ৰী কৰা হয় বিহুত তিল পিঠা বৰপিঠা আদি বনোৱা হয় বজাৰত বৰা চাউলৰ মূল্য বহুত বেছি বৰা বৰা চাউল উল জলপান হিচাবেও খাব পাৰি আৰু কিছু লোকে সান্দহ চিৰা পিঠা বনাই খোৱা হয় তিল পিঠা বনাই বিক্ৰী কৰা হয় তিল পিঠাৰ কাৰণে বিশেষ মানুহে বৰা ধানৰ খেতি কৰে আৰু বৰা চাউলৰ মূল্য বজাৰত বহুত বেছি সেইকাৰণে বৰা ধানৰ খেতি কৰি মানুহে বিশেষকৈ স্বাৱলম্বী হৈছে যিবিলাক কিছুমান মানুহৰ জীৱিকাৰ প্ৰধান হৈছে খেতি খেতি কৰি মানুহে বিভিন্ন ধৰণে স্বাৱলম্বী হৈছে ধান হিচাপে বিক্ৰী কৰিছে পিঠা চিঠা বিভিন্ন ধৰণৰ পিঠা পনা বনাই বিক্ৰী কৰিছে বিহুত আমাৰ অসমীয়া মানুহৰ বিহুৰ তিনিটা বিহুত যেনেদৰে ব'হাগ বিহু মাঘৰ বিহু আৰু কাতি বিহুত বিশেষ ধৰণে পিঠা বনাই খোৱা হয় আলহী আহিলে দিয়া হয় বিভিন্ন ধৰণৰ পিঠা বৰা চাউলৰ পিঠাৰে সৰহভাগ ব্যৱহাৰ কৰা হয় যেনে তিল পিঠা বৰ পিঠা বিহুত লাগিবই বিহুত যিহেতু বিস্কুট বা বেলেগ ধৰণৰ মিঠাই চিঠাই মানুহে ব্যৱহাৰ নকৰে অকল পিঠাকে ব্যৱহাৰ কৰে সেইকাৰণে বৰা ধানৰ খেতি কৰে কৰিব লাগে আৰু ককোৱা বাও ধানৰ খেতি কৰা হয় ধান ককোৱা বাও ধানৰ চাউলৰ ভাত খালে বিশেষ বেমাৰ আজাৰ নহয় বুলি মানুহবিলাকে কয় আৰু সেইকাৰণে ককোৱা বাও ধানৰ খেতি কৰা হয় ককোৱা বাও ধানক ধানৰ ৰজা বুলিও কোৱা হয় ককোৱা বাও ধানৰ চাউল বিদেশলৈ ৰপ্তানিও কৰা হয় বিদেশলৈ বেছি দামত বিক্ৰী কৰি অসমৰ মানুহে স্বাৱলম্বী হৈছে সেইকাৰণে ককোৱা বাও ধানৰ খেতি বেছিকৈ কৰা হয় যিহেতু বিদেশলৈ বহুত দূৰলৈ নি বিক্ৰী কৰা হয় আমেৰিকা লণ্ডনতো ককোৱা বাও ধানৰ চাউল বিলাক মানুহে খায় সেইবিলাক খালে যেনে কেঞ্চাৰ বা কিবা কিবি বেমাৰ নহয় বুলি মানুহবিলাকে কয় সেইকাৰণে খেতিত বিশেষ মন দি কৰা উচিত